মই শুনি ভাল পোৱা গীতবোৰ বুলি ক'লে প্ৰথমেই মই ডক্তৰ ভূপেন হাজৰিকাৰ কথাকেই ক'ম তেখেতৰ গীতবিলাকৰ ভাষাৰ যি সাৱলীল মানে সৌন্দৰ্যতা আছে তেওঁৰ ভাষা প্ৰতিটো গীততেই অসমৰ বিভিন্ন সমস্যাৰ কথা বিভিন্ন অসমৰ সকলো জীৱ জন জীৱনৰ কথা তেওঁৰ গীতত আমি পাওঁ তেখেতৰ ভাল লগা গীত বুলি ক'লে অসম আমাৰ ৰূপহী গুণৰো নাই শেষ সেই গীতটোতেই গোটেই অসমৰ গোটেইখিনি কথাই গান গীতটোত সোমাই আছে ভূপেন হাজৰিকা গীত নিজে তেখেতে নিজে গীত গীতিকাৰ সুৰকাৰ তেখেতৰ গীতে অসমখনৰ মানে পৃথিৱীৰ দৰবাৰত পৰিচয় কৰাই দিছে তাৰপিছতে আছে আমাৰ দীপালী বৰঠাকুৰ বাইদেউ তেখেতৰ চেনাই মই যাওঁ দেই সেই গীতটোতো চবৰ মানে প্ৰতি ঘৰৰ মানুহৰ ঘৰে ঘৰেই শুনিবলৈ পাওঁ আগতে আমি ৰেডিঅ'ত গীত শুনিছিলোঁ এতিয়া নতুন প্ৰজন্মৰ ভিতৰত জুবিন গাৰ্গ অংগৰাগ পাপন মহন্ত তেওঁলোকৰ গীত জু জুবুলি বৰুৱা তেওঁলোকৰ গীতেটো নতুন চামক খুব আগ্ৰহীত কৰিছে এতিয়া আমি গীতবিলাক সাধাৰণতে প্ৰথম মানে সৰুকালত আমি ৰেডিঅ'ত শুনিছিলোঁ এতিয়া টি ভিত শুনোঁ বা বিহু অ উৎসৱবিলাকত আমি শুনিবলৈ পাওঁ আৰু এতিয়া ইউটিউবত খুবেই প্ৰতিটো গান ইউটিউবত আমি শুনিবলৈ পাওঁ গতিকে ইউটিউবতে বৰ্তমান আমি গীতবিলাক শুনো যিটো গীতেই মন যায় সেই গীতটোকেই ইউটিউবত আমি উপলব্ধ গতিকে সেই গীতবোৰ আমি শুনিবলৈ পাওঁ